অঁ হয় কওকচোন অঁ টিকেটটো অঁ ৰিজাৰ্ভ কৰিব লাগিব আপুনি যাব বিচাৰিছে যদি মানে পিছত শেষ মূ্হুৰ্তত মানে টিকেটটো পাবলৈ অলপ দিগদাৰ হয় যে সেইকাৰণে ৰিজাৰ্ভ কৰি থোৱাটোৱে ভাল হ'ব বুলি ভাবোঁ অঁ কেতিয়া যাম বুলি ভাবিছেঁ বাৰু

অঁ আপুনি পাৰিলে আজি ৰাতিৰ ভিতৰতে কৰি দিয়ক অঁ কিমানগৰাকী মানুহ যাব অঁ তেন্তে তেন্তে আপোনাৰ পাৰ পাৰ্চন ছশ টকাকৈ পৰিব টিকেটত গুৱাহাটীলৈকে নহ্ আপুনি শিমলুগুৰিৰ পৰা গুৱাহাটীলৈকে কাটিম বুলি ভাবিছে অঁ পাৰিব পাৰিব অনলাইনত পাৰিব হয় হয় পাৰিব অঁ আপুনি অৱধ আছামত যাব পাৰিব যায় যদি নাই আজি আজি অব তিনি তাৰিখে মই চাব লাগিব চেক কৰি মই কৈ কওঁ ৰ'ব আপোনাক

আপুনি আপুনি আপুনি অনলাইনতে অনলাইনতে চেক কৰি ল'ব পাৰিব বুজিছে

অঁ নিজে অনলাইনত যেতিয়া আপুনি টিকেট কাটিম বুলি ভাবিছে তাতে চেক কৰি ল'ব কোনখন টে ট্ৰেইনত আপুনি যাব বিচাৰে অঁ অঁ ট'টেল আপোনালোকে কেইগৰাকী বুলি ক'লে আকৌ এবাৰ অঁ অঁ অঁ

অঁ অঁ বাৰু তিনি তাৰিখে নহ্ তিনি তাৰিখে হয় অৱধ আচাম বোধহয় দেই অৱধ আচাম আছে বোধহয় আপুনি তাত যাব পাৰিব যদি তিনি তাৰিখে যাব বিচাৰে পাৰিলে টিকেটটো যিমান সোনকালে পাৰে সিমান সোনকালে কাটি পেলাই থৈ দিয়ক অঁ অঁ অঁ আপুনি ৰাতি যাম বুলি ভাবিছে নে দিনতে যাম বুলি ভাবিছে অঁ মানে ৰাতি মানে ট্ৰেইনটোতো এই সন্ধিয়া সময়তে হ'ব বাৰু অঁ অঁ আপোনালোকে পাৰিলে সেই থকা মেলা ব্যৱস্থাটো অনলাইনতে কৰিব ল'ব বুজিছে মানে আজিকালি আজিকালিতো ইণ্টাৰনেটৰ যুগততো সব পাই যায় নহ্ আপুনি ট্ৰেইনৰ টিকটটোৰ লগতে আপুনি থকা মেলাটো চাই ল'ব ওচৰে পাজৰে ভাল জেগা আছেনি অনলাইনতে কৰিব পাৰিব হয় হয় অঁ তাকে অঁ নাই নাই নাই ইমান অসুবিধা নাপাব লগত গ'লে ইমান অঁ ট্ৰেইনতে পাব বাৰু আৰু মাজে মাজে ৰখাইও যাব নহয় ষ্টেচনতে খাই লও বুলি ক'লেও পাৰিব কেতিয়াবা আপুনি

ট্ৰেইনতে ট্ৰেইনতে পাব এইবিলাক আপুনি সুবিধা হয়

হয় হয়

অঁ ঠিক আছে বাৰু মই চাই দিওঁ আপোনালোকে পাৰিলে নিজে চাই ল'ব সুবিধামতে অঁ অঁ ঠিক আছে দিয়ক